হয় আমাৰ গাঁৱত গ্ৰীষ্মকালত খৰাং বতৰৰ আমি মুখামুখি হৈছিলোঁ তাৰ ফলত আমাৰ পানীৰ নাটনি বহুত ধৰণৰ হৈছিল আমাৰ খেতি বাতিৰ আৰু আমাৰ জীৱ জন্তুৰ আৰু মানৱ জীৱনৰ সকলো ক্ষেত্ৰতে আমাৰ পানীৰ নাটনি হৈছিল আমি বহু বহু ধৰণৰ কামৰ পৰা আমি নিজকে মানে বান্ধি ৰাখিছিলোঁ পানীৰ লগত জড়িত বহুতো ধৰণৰ কামৰ পৰা আমি নিজকে বান্ধি ৰাখিছিলোঁ আমি বিনা কোনো হেৰি কাম নোহোৱাকৈ আমি পানী ব্যৱহাৰ কৰা নাছিলোঁ আমি পানীবোৰ কিবা অলপমান বেছি অতি প্ৰয়োজনীয় কামত বা হেৰি খাদ্যৰ সময়ত খাদ্য খোৱাৰ সময়ত তেতিয়াহে তেনেকুৱা ধৰণৰ সময়ত আমি পানীৰ খৰচ কৰিছিলোঁ